মই কিতাপ পঢ়ি বহুত ভাল পাওঁ কিন্তু পঢ়িবলৈ যেতিয়াই তেতিয়াই সময় নাপাওঁ সেয়েহে মোৰ কিতাপ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নায়েই দিনটোৰ যিটো সময়ত অলপ বেছিকৈ আজৰি পাওঁ সেই সময়তে দুই এখন কিতাপ পঢ়োঁ যেনে ধৰি লওক অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপবিলাক পঢ়ি খুবেই ভাল লাগে হৃদয় এক বিজ্ঞাপন কাঞ্চন নাহৰৰ নিৰিবিলি ছাঁ এনেকুৱা কিতাপবিলাক এই কিতাপবিলাকত সমসাময়িক পৰিঘটনাৰ বিষয়ে বহুতো আভাস পাওঁ সেইকাৰণে এইবিলাক পঢ়ি বহুত ভাল পাওঁ কিতাপ পঢ়ি আমাৰ আজৰি সময়টো খুব সহজতেই অতিবাহিত হয় মন শাত পৰে মোৰ মতে কিতাপেই হৈছে মোৰ খুব ভাল বন্ধু কিতাপ পঢ়িলে মনত মোৰ বহুত ধৈৰ্য আহে মনটো ফৰকাল ফৰকাল যেন লাগে কেতিয়াবা অত্যাধিক দুখ চিন্তাত থাকিলে দুই এখন কিতাপ পঢ়োঁ তেতিয়া মনটো ফৰকাল লাগে